মোৰ কাৰণে এখন আবেগিক বা আবেগিক মূল্য থকা এখন ছবি হ'ল মই মই এখন ছবি আঁকিছিলোঁ য'ত ৰে'লৱে ষ্টেশ্যন আছিলে এটা ট্ৰেইন ষ্টেশ্যন আৰু তাৰ ওচৰত দুটামান বাচ্ছা আছিলে যিকেইটাই স্কুল গৈ আছিলে তো ইয়াৰ আঁৰৰ কাহিনী হৈ গ'ল যে ৰিচেণ্টলি মই যেতিয়া গুৱাহাটীত আছিলোঁ তো মই মোৰ মামাক আগবঢ়াবৰ কাৰণে মই কামাখ্যা জাংচন গৈছিলোঁ তো তাৰ আগতে মই এনেকুৱা কেতিয়াও জীৱনত দেখা নাই এনেকুৱা কোনো পৰিস্থিতি মই সন্মুখীন হোৱা নাই মই অকল চিনেমাতহে দেখিছিলোঁ তো এই মই ভাবিছিলোঁ যে সদায় বহুত এক্সেজৰিট কৰি দেখাই বা বহুত বঢ়াই পিনে দেখাই এনেকুৱা চাগে জীৱনত কেতিয়াও নহয় এনেকুৱা কেনেকৈ হ'ব পাৰে তো মোৰ মই মই এইটো আগত কেতিয়াও দেখা নাই তো মোৰ এতিয়াও মনত আছে মই যেতিয়া ট্ৰেইন ষ্টেশ্যনত থ'ব গৈছিলোঁ মামাক আগবঢ়াই থ'ব যাব গৈছিলোঁ কামাখ্যা জাংশ্যনতো তেতিয়া মই দেখিছিলোঁ যে বাচ্ছা কিছুমানে খেলি আছে তো আই থ'ত কি মই ভাবিছোঁ বাচ্ছাকেইটা খেলি আছে তো নৰ্মেল কথা হয় মে বি ঘৰ চৰ নাই বা তেনেকুৱা কিন্তু যেতিয়া মই ষ্টেশ্যনত থৈ আহিছোঁ দেন মই দেখিছোঁ যে খেলি থকা বাচ্ছাকেইটাই লাইন পাতি আছে লাইন পাতি আছে খানা খাবৰ কাৰণে আৰু নাথিং ইজ খানা খাবৰ কাৰণে তেওঁলোকৰ ওচৰত না কাঁহী বাতি আছে না কিবা আছে তেওঁলোকে জাষ্ট প্লাষ্টিকৰ থাল কাঁহী ভাগা মগ হোৱাত এভাৰ ডে কুড ফাইন যিয়ে তেওঁলোকে বিচাৰি নাপায় তো তেওঁলোকে সেইটোত উঠাই আনিছে ভাত খাবৰ কাৰণে ভাতটো নহয় একচুৱেলি খিচিৰি ডেৰ বজা এন জি অ' এন জি অ' মানে কোনোবা তেনেকুৱা চেল্ফ হেল্পিং গ্ৰুপ তেনেকুৱা টাইপ কোনোবা মানুহ দিব আহিছিলে ন এজ এ ডোনেশ্যন টাইপ দিব আহিছিলে আৰু তেওঁলোকে লাইন পাতি ৰৈ আছে নে না তেওঁলোকক মানে বাচ্ছা কেইটাৰ গাত না কাপোৰ আছে না না বেলেগ কিবা ইভেন থকা কোনো ঘৰ নাই কিবা নাই জাষ্ট এক্সিষ্টিং আছে তেওঁ তাহাঁতি জাষ্ট আছে ছ' ইট ৱাজ ভেৰি ডিপ্ৰেছিং ফৰ মি কাৰণ মই আগতে কেতিয়াও এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱা নাই আৰু মই এনেকৈ দেখা নাই যে ইমান দৰিদ্ৰতা নহয় এনেকৈয়ো মানুহ জীয়াই থাকেনে এনেকৈ অকল মই ৰাস্তাই ঘাটে থকা জীৱ জন্তুকহে জীয়াই থকা দেখিছিলোঁ আৰু এই বস্তুটো বহুত সুখী মানৱ অধিকাৰৰ পৰা তেওঁলোক বঞ্চিত তেওঁ যিহেতু বাচ্ছা হয় তেওঁলোকে একো নাজানে বাচ্ছা কেইটাই একো নাজানে তেওঁলোকে স্কুল যোৱাটো দূৰৰে কথা তেওঁলোকে ডেইলি দুটা দুই টাইম খানা খোৱা তেওঁলোকৰ কাৰণে লাগজাৰী তেওঁলোকৰ কাৰণে বহুত ডাঙৰ কথা দুটা টাইম যদিও খানা খাবলৈ পায় তো এইটো এইটো মই যেতিয়া ৰিয়েলাইজ কৰিছিলোঁ যে তেওঁলোকৰ জীৱনটো কেনেকুৱা হ'ব পাৰে বা তেওঁলোকৰ জীৱনটো কেনেকুৱা হয় আৰু তেওঁলোকৰ জীৱনটো কেনেকুৱা হ'ব লাগিছিল ছ' ডেট মেড বি ভেৰী ইম'চনেল আৰু এইটো মই বহুত আবেগিক মানে যে মানুহ এনেকৈয়ো জীয়াই আছে তেওঁলোকে এনেকৈ আছে খাবলে পাইছে কি নাপাইছে কোনো ৰ'দ দিলেও কোনো ওপৰত এখন চালি নাই ওপৰত কোনো প্ৰটেকশ্যন নাই তেওঁলোকৰ ওপৰত ৰ'দ দিলে ৰ'দত ৰ'দত মানে তাপত আছে বৰষুণ দিলে বৰষুণত তিতি আছে স্কুল বা এডুকেশ্যন বা হেল্থকেয়াৰ সেইটোতো সপোন নিচিনা যিটো স্বাস্থ্য ব্যৱস্থা হয় বা শিক্ষা ব্যৱস্থা হয় সেইটোতো কমপ্লিটলি সপোন তেওঁলোকৰ কাৰণে সেইটো সপোন যিটো বস্তু তেওঁলোকে কেতিয়াও নাপাবই চাগে জীৱনত তো মই সেইটো ৰিয়েলাইছ কৰি ৰাতি মই এখন ছবি আঁকিছিলোঁ য'ত ছেম কামাখ্যা জাংশ্যন যিটো কামাখ্যা ষ্টেশ্যন হয় তাত আছিলে আৰু তাত মই অভিয়াছলি তাৰ অপজিটত যিকেইটা বাচ্ছা আছিলে সেই সতি তেনেকৈ তেনেকৈ নাথাকি পিনে তেওঁলোকে স্কুল গৈ আছিলে স্কুল ইউনিফৰ্ম পিন্ধি ভালকৈ ড্ৰেছ আপ হৈ পিনে ভালকৈ কাপোৰ কানি পিন্ধি বেগ লৈ কিতাপ লৈ স্কুল গৈ আছিলে এণ্ড ডেট ৱাজ দা পেইণ্টিং আৰু ডেট ৱাজ দা ইমাজিনেশ্যন সেই মই বিচাৰিছিলোঁ যে তেওঁলোকৰ জীৱনটো এনেকুৱা হওক বা এনেকুৱা হ'ব লাগিছিল বা তেওঁলোকৰ জীৱনটো এনেকুৱা হ'ব লাগিছিলে শিশু হিচাপে যিবোৰ সৰু সৰু বাচ্ছা থাকে শিশু হিচাপে তেওঁলোকৰ জীৱনটো তেনেকুৱাই হ'ব লাগিছিলে তেওঁলোকে স্কুল যাব লাগিছিলে খেলিব লাগিছিলে তেওঁলোকে নতুন কথা শিকিব লাগিছিলে বা জীৱনত সপোন দেখিব লাগিছিলে কিবা হোৱাৰ নিজকে কিবা হোৱা দেশখন কিবা কৰা যি হওক যেনেকৈ সৰু ল'ৰা ছোৱালীবোৰে দেখে বা নিজৰ যিটো ইমাজিনেশ্যন বুলি কয় তেওঁলোকে সেইটো কৰিব লাগিছিলে বা তেওঁলোকে সেই গোটেইখিনিৰপৰা বঞ্চিত হৈ পিনে তেওঁলোকে ক'ৰবাত ভিক্ষা খুজি ফুৰিছে কোনোবাই ভিক্ষা মাগি ফুৰিছে কোনোবাই প্লেটফৰ্মত গৈ ভিক্ষা খুজিছে কোনোবাই গৈ ট্ৰেফিক পইণ্টত গৈ ভিক্ষা খুজিছে খাবলৈ কি খাবলৈতো নায়ে গাত কাপোৰ নাই জাষ্ট পিন্ধিব লাগে কাৰণে নিজৰ পিন্ধি এনেকুৱা এটা পৰিস্থিতি তেওঁলোকে খাইছে আছে ছ' তো এই এই পৰিস্থিতিটো মই সন্মুখীন হোৱাৰ পিছত মই এখন ছবি আঁকিছিলোঁ সেইখনেই মোৰ কাৰণে বহুত আবেগিক হয় তো এই এইটো যিটো হয় যে কনচেপ্টটো মোৰ মনলৈ আহিছিলে এইটো জাষ্ট জীৱনৰ

জীৱনৰ কি ক'ম জীৱনৰ বা বাস্তৱতাটো তেওঁলোকৰ জীৱনত যিটো বাস্তৱ বাস্তৱতা হয় যিটো তেওঁলোকৰ জীৱনত বাস্তৱ হয় বাস্তৱত তেওঁলোকৰ জীৱনটো যেনেকুৱা পৰিস্থিতিৰ হয় তো সেইটো যাতে নহওক সেইটো নহৈ পিনে যাতে অলপ বেলেগ হওক তেওঁলোকে যাতে স্কুল যাওক তেওঁলোকে নতুন কথা শিকক তেওঁলোকে এজন নাগৰিক হওক দেশৰ ভাল মানুহ হওক নিজ জীৱনত কিবা এটা কৰক সেয়াই তো সেয়ে মই এখন ছবিখন আঁকিছিলোঁ আৰু বহুতে ভাবে এখন সাধাৰণ ছবি হয় কাৰণ ষ্টেশ্যনটো আগত ল'ৰা ছোৱালী স্কুল গৈ আছে বা কলেজ গৈ আছে হোৱাট এভাৰ ইট ইজ তাত তাত কি নতুন কোনো নাই ষ্টেশ্যনৰ আগত কোনোবাই স্কুল যোৱা কোনোবা কলেজ যোৱা সৰু ল'ৰা ছোৱালী স্কুল যোৱা তাত কোনো একো নাই কিন্তু তেওঁলোকে সেই ষ্টেশ্যনটোৰ সেই যিখিনি সত্য যিখিনি মই তাত বাস্তৱতা দেখি থৈ আহিছোঁ যিখিনি মই মই নিজে ফিল কৰি থৈ আহিছোঁ যিখিনি মই অনুভৱ কৰিছোঁ সেইখিনি হয়তো তেওঁলোকে কেতিয়াও কৰা নাই তো যিহেতু তেওঁলোকে সেইটো কৰা নাই তেওঁলোকে ভাবে যে এইখনটো সাধাৰণ ছবি হয় তো ইয়াত কি আছে তো এই ছবিখনৰ আঁৰৰ কাহিনীটো এইটো যে মানে তেওঁলোকে যিটো জীৱন জীয়াই আছে যিটো জীৱন জীয়াই থাকিব জীয়াই আছে আৰু থাকিবই লাগিব সেইটো জীৱন তেওঁলোকৰ হ'ব নালাগিছিলে তেওঁলোকে তাৰ বিপৰীতে তেওঁলোকে স্কুল যাব লাগিছিলে স্কুল যাব লাগিছিলে নতুন কথা শিকিব লাগিছিলে জীৱনত কিবা এটা গঢ়াৰ বা কিবা এটা কৰাৰ সপোন দেখিব লাগিছিলে তো এইটোৱে মোৰ কাৰণে বহুত আবেগিক ছবি আছিলে এখন যিখনৰ বিষয়বস্তু বহুতে বুজি নেপায় আৰু বহুতে বহুতে পৰিচিতও নহয় যে এইটো কি কনচেপ্টত আঁকিছে বা এইটো কিয় আঁকিছে তো বহুতৰ কাৰণে এইখন সাধাৰণ এখন ছবি হয় য'ত এটা ৰে'লৱে প্লেটফৰ্ম আছে বা যিটোত কামাখ্যা ষ্টেচনটো আছে জাংশ্যনটো আছে আৰু য'ত বাচ্ছা কেইটামানে স্কুল গৈ আছে বা শিশু কেইটামানে স্কুল গৈ আছে তো সেই সেইখনেই এখন ছবি যিখনে মোক বহুত আবেগিক কৰি তোলে এইখনত মই নিজে বনোৱা হয় মোৰ মোৰ নিজৰ নিজৰ ইমাজিনেশ্যন ইউজ কৰি নিজে বনোৱা হয় তো